আমাৰ ইয়াত কৰ্মশালা তেনেকৈ নাহে আহিলে ভাল আমি কেনেকৈ হেৰি জীৱ জন্তুৰ আমি কেনেকে পালন কৰিম কি কৰিম কি হ'লে কি দিব লাগিব সেইটো আমাকতো বাহিৰৰ পৰা তো নাহেই নহয় আহি যদি শিকাই দিয়ে শিকাই দিলে আমি অলপ লাভৱান হ'ম বুলি ভাবোঁ এতিয়া শিকাই দিয়া মানুহ নাই শিকাই দিয়া মানুহো নাহে বাহিৰৰপৰা আমি এতিয়া নিজে নিজে এনেকৈ কি বেমাৰ হয় এনে হয় তেনেকৈ আৰু দৰৱ পাতি দিও আৰু আকৌ চৰকাৰৰপৰা যেতিয়া মানুহ আহিলে তেতিয়া আমি হেৰি বুজি পালোঁ হয় বা শিকাই দিলে আমি লাভৱান হ'ব পাৰিলোঁ হয় শিকাই দিয়া বুজাই দিয়া মানুহ নাহেই চৰকাৰৰ ফালৰপৰা নাহে তাৰ এতিয়া আমি নিজৰ হেৰিৰে তাৰমানে আইডিয়াৰে তাৰমানে এনেকৈ গাহৰি বেমাৰ হ'লে কি দৰৱ দিব লাগিব ক'ৰপৰা আনিব লাগিব হেৰি কৰি তাকে আমি আনো আৰু আনি পেলাই এতিয়া আকৌ কোনোবা বছৰ হয় কৰ্মশালা আহিব বোলে নাহেই নহয় নাহিলেতো আমি তেনেকৈয়ে চলিম আৰু কেনেকৈ লাভৱান হ'ম যি দুখীয়া দুখীয়াই হৈ থাকিব লাগিব এতিয়াতো আমাক শিকাই দিয়া মানুহো নাই আছে বুলি কয় কিন্তু নাহে কেলৈ নাহে সেইটো নাজানো আমি শিকাই দিলেহে আমি গাহৰি ছাগলী গৰু গাই আমি কি বেমাৰ হ'লে কি দৰৱ খোৱাব লাগিব কি কৰিলে কি বেজি দিব লাগিব আমিতো নাজানো নহয় কৰ্মশালাবিলাক আহিলেহে আহি শিকাই গ'লেহে আমি নিজেই দিব পাৰিলো হয় সেইটো নাহিলেও আমি নিজে দিব পাৰিলো হয় এতিয়াতো আহিলেহে নাহেই নহয় কেনেকৈ লাভৱান হ'ম আমি লাভৱান হ'বতো নোৱাৰি এতিয়া এই গৰুকেইটা চাই মেলি আকৌ বেমাৰ হ'ল এটা কি হ'ল কি কথা এটা কি বেজি দিলে ভাল হ'ব কি দৰৱ দিলে ভাল হ'ব এতিয়াতো মানুহৰ মানে ভাবি পাৰ নাপায় এতিয়া কি কৰিম এতিয়া চৰকাৰক জনালে চৰকাৰে জনাবলৈ চৰকাৰ আহিব বুলি কয় কয় নাহেই নাহেই শিকাই দিবলৈ মানুহ আহিব বুলি কয় নাহেই নাহে নহয় এতিয়া কি কয় নিজৰ হেৰিৰে আৰু কৰি থাকোঁ আৰু এই কৰ্মশালা আহিব বুলি কয় নাহে তাৰপিছত আমি আৰু নিজে কেতিয়াবা বছৰ আমি ক'ৰবাত দৰৱ আনি বেজি দিওঁ বা দৰৱ খুৱাও মৰি যায় তেনেকুৱা হৈ থাকে আৰু গৰু গৰুৰো চবকা বেমাৰ হয় হয় বেমাৰ হ'লে ক'ত বোকাত বান্ধিব লাগে কি বান্ধিব লাগে আমাক ডক্টৰে আহি বা কৰ্মশালাবিলাক আহোঁতে শিকাই নিদিব অমুকত দৰৱ দি অমুক বেজি দিব লাগে তেতিয়া নিদিয়ে নহয় আজিলৈকেতো ইমান বছৰ থাকিলোঁ আজিলৈকে নাই অহা কি হ'ব কেনেকৈ উৎপাদন হওঁ কেনেকৈ লাভৱান হওঁ মই